অসমত ক্ৰীড়া খণ্ডই যদি সম্পৰ্কে মানসিক স্বাস্থ্য মংগলৰ বিষয়টো ক'বলৈ যাওঁ ক্ৰীড়া মানে প্ৰতিটো খেলৰ যি মাদকতা সেই মাদকতাৰ ফালৰ পৰা যদি আমি ক'বলৈ যাওঁ খেল প্ৰতি প্ৰতিটো খেলতেই স্বাস্থ্যৰ যি সচেতনতা সেই সচেতনতা দ্বাৰাই স্ৱাস্ মানুহজনৰ ব্যক্তিজনৰ বা সেই খেল প্ৰেমিকজনৰ যি স্বাস্থ্য সেই স্বাস্থ্য সদায় সুস্থ হৈ থকা দেখিবলৈ পোৱা যায় কাৰণ খেলৰ যোগেদিহে আচলতে বা দৌৰ হওক বা খেলৰ যোগেদিহে আচলতে এজন মানুহৰ সুস্থ সবল আৰু যি বেমাৰ আজাৰ হয় সেই বেমাৰ আজাৰৰ পৰা দূৰত দূৰত থাকিব পাৰে যি সজাগতা বৰ্তমান যুগত খেলৰ যোগেদিয়ে সমগ্ৰ পৃথিৱীত যি সজাগতা লাভ কৰিছে সেই সজাগতাৰ ফালৰ পৰা যদি আমি ক'বলৈ যাওঁ আজি বৰ সৰু সৰু বয়সৰ পৰা যি ডে বুঢ়া বয়সলৈকে বা যি ডেকা বয়সলৈকে যিসকল লোক আছে সেইসকলক আমি যদি ক'বলৈ যাওঁ খেল প্ৰেমিক অৰ্থাৎ যিসকল খেলক ভাল পায় সিহঁতৰ স্বাস্থ্য সদায় সবল হৈ থকা দেখিবলৈ পোৱা যায় লগতে বৰ্তমান পৰ্যায়ত পৃথিৱীত খেলৰ সমৰ্থন আমি যদি ক'বলৈ যাওঁ সমগ্ৰ পৃথিৱীতেই বেছি সংখ্যক জনসাধাৰণে খেলৰ সমৰ্থন কৰিব কাৰণ বৰ্তমান এটা খেল বা ক্ৰীড়া ক্ষেত্ৰটো হৈছে এটা অতি জনপ্ৰিয় এটা খেল য'ত য'ত সকলো মানুহে যি মিলা প্ৰীতিৰে যি বন্ধু বন্ধুত্বপূৰ্ণৰে সমৰ্থনৰ দ্বাৰা পৰিচালিত কৰা হয় ইয়াত কোনো ধৰণৰ কাৰো বেয়া ভাৱ নাথাকে খেলত খেলৰ দ্বাৰা যি জনপ্ৰিয়তা লাভ কৰে সেয়া মিলা প্ৰীতি মিলনৰ যুগ লগতে খেলৰ ক্ষেত্ৰত পৰামৰ্শ যদি আমি ক'বলৈ যাওঁ এই খেলেই এটা হৈছে স্বাস্থ্য এটা মন হাবিয়াস য'ত নিজৰ স্বাস্থ্য ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিব পৰা যায়